ৰন্ধাৰ ক্ষেত্ৰত মোৰ ভাল লাগে মই মানে সৰুৰ পৰা মাহঁতক দেখিছোঁ মাহঁতে বনায় বনায় মানে মাহঁতৰ ওচৰত মই বহি চাই থাকোঁ মাহঁতে কেনেকৈ বনায় কেনেকৈ কি কৰিলে খাই বেছি ভাল লাগে মাহঁতৰ পৰা চাই চাই শিকিছোঁ মাহঁতে আগতে মাছৰ অঞ্জা বনায় বনশাকৰ লগত বহুত ভাল লাগে মা বনশাকৰ লগত আকৌ ঔটেঙা দিয়ে তেনেকৈ মাটিমাহৰ আঞ্জা বনায় মগুমাহৰ আঞ্জা বনায় আকৌ তেনেকেদি কচুৱে কচুৱে আকৌ বনশাকে বনালেও ঔটেঙা দিলেও ভাল লাগে আকৌ এইবোৰ টেঙামৰা গুটি দিলেও দালিত ভাল লাগে তেনেকেদি দেখি আহিছোঁ এতিয়াও সেই কাৰণে মই বনায়ো ভাল পাওঁ বনাই ভাল পাওঁ মাটিমাহৰ আঞ্জা যেনেকৈ খাৰ দিলে বহুত ভাল লাগে খাবলৈ আজিকালি মানুহে খাৰ দি প্ৰায় নেখায়েই বাৰু আজিকালি মানুহে অকল গেছতেই বনায় গেছৰ কুকাৰত দুটা চিটি দিলে মানে একেবাৰে ঘুলঘুলীয়া হৈ যায় আজিকালি ল'ৰা ছোৱালীবিলাকোও তেনেকেই ভাল পায় খাবলৈ মাহৰ মানে খাৰ দিলে আজিকালি বেয়াই পাই মই কিন্তু খাৰ দিলে ভাল পাওঁ খাবলৈ আৰু ল'ৰা ল'ৰা ছোৱালী হওক মালিকক হওক খুৱাই ভাল পাওঁ যি টি বস্তু বনালে মাংসও তেনেকৈ বনায় সেতি যিটো বস্তু খাই ভাল বেছি ভাল পায় সেইভাগেই মই বনাবলৈ চেষ্টা কৰোঁ তেনেকৈ ল'ৰা ছোৱালীহঁতেও খাই ভাল পায় কয় মায়ে বনালে ভাল লাগে খাবলৈ তেনেদৰে মাটিমাহৰ আঞ্জা যেনেকৈ বনাই ভাল পাওঁ মা মাছৰ আঞ্জাও তেনেকৈ বনশাক বনশাক মানে খুতৰা আৰু ঔটেঙা দি বনালে মাছৰ আঞ্জাকণ দেখি খাবলৈ বহুত টেষ্টি হয় সেই কাৰণে মই যেনেকৈ ভাল পাওঁ ল'ৰা ছোৱালীও তেনেকৈ ভাল পায় বা মালিকেও তেনেকৈ খাবলৈ বিচাৰে আৰু সিহঁতি যেনেকৈ খাই ভাল পায় ময়ো তেনেকৈ বনাবলৈ বিচাৰোঁ যাতে সিহঁতি ভাল পাওক আৰু মই বনাওঁতেও যেতিয়া মই যেনেকৈ বনাবলৈ শিকিছোঁ সিহঁতিও তেনেকৈ বনাবলৈ শিকক মই সিহঁতক কওঁ এইটো এনেকৈ বনালে ভাল হ'ব তেনেকৈ বনাবা তেনেকৈ বনালে খাবলৈ বেছি ভাল লাগে তেনেকৈ আৰু দেখি আহিছোঁ সেই কাৰণে আৰু এতিয়া বনাবলৈ চেষ্টা কৰোঁ যাতে ঘৰখনেও খাই ভাল পাওক মানে